মই বহুত ধৰণৰ জলপান বনাওঁ বৰা চাউল সিজোৱা পানী পিঠা টেকেলী ভাপত দিয়া পিঠা লুচি ভাজি ঘিলা পিঠা চুজিৰ হালোৱা আৰু কোমল চাউল বৰা চাউলটো বনোৱাৰ আগতে এক ঘণ্টামান আগতে চাউলটো তিয়াই থব লাগে তাৰ পৰা চাউলটো উঠাই লৈ কম চিমত ভাজি চেনি আৰু গাখীৰ দি পৰিৱেশন কৰিব লাগে পানী পিঠাও তেনেকুৱা চাইউলৰ গুড়িটো পানীৰে সানি তাত বনাব লাগে আৰু টেকেলী পিঠাটোও তেনেকুৱা পিঠাটো সানি তাত নাৰিকল আৰু গুড় দি ভাপত দিব লাগে তাৰ পিছত ভাপত দিয়াৰ পিছত এক ঘণ্টামান পিছত গোটেইখিনি হৈ যায় তাৰ পৰা পৰিৱেশন কৰক ঘিলা পিঠাও তেনেকুৱা চাউলৰ গুড়িটো ভাজি তাত গুড় সানি ভাজিব লাগে তাৰ পিছত কোমল চাউলো তেনেকুৱা কোমল চাউলটো ভিয়াই থৈ তিয়াই থৈ তাৰ পৰা দৈ কল গুড় এইবিলাকতে খাব লাগে